কাৰণ বাৰিষা কালত পানীত থাকে হাঁহ কুকুৰা খৰালি কালত পানীত নাথাকে

সময় হ'লে হাঁহ কুকুৰা পালন কৰিবলৈ তেওঁলোকে আহিবলৈ তেওঁলোকৰ সময় নাথাকে গতিকে টাউনৰ পৰা কিছুমান গাড়ী মটৰ আহে আহি বতৰ বেয়া হ'লে আহিব নোৱাৰে আৰু বতৰ ভাল হ'লে আহে

হ'লে কি হ'ব কিন্তু চৰকাৰে এইবিলাক বস্তুৰ সুবিধা আমাক দিছে কিন্তু আমি সেইমতে পালন কৰিব পৰা নাই গতিকে বেমাৰ আজাৰ

আকৌ তেনেকুৱা সময়ত তেওঁলোকে হাঁহে সময়ত কণী পাৰে পোৱালি দিয়ে তাৰপিছত জীৱ জন্তু কিছুমান আছে ইয়াত তেওঁলোকে মানে হেপা বুলি কোৱা বস্তু এটা জন্তু এটা আছে তেওঁলোকে খাই পেলায় নেউল আহে নেউলে খাই দিয়ে কুকুৰাৰ বেমাৰ হয় কুকুৰাবিলাক ছমাহত পোৱালি দিয়ে তিনিমাহত পোৱালি দিয়ে তেওঁলোকক

নটা পোৱালি বা দহটা পোৱালি যদি হয় তেওঁলোকক মেলি দিলে তেওঁলোকক হেপাই খাই পেলায় থাকে দুটা দুটাৰ ভিতৰত আপোনাৰ সেই দুটা পালন কৰাৰ পিছত সেই দুটাই কণী পাৰে ডাঙৰ হয় চাউল দিয়া হয় হাঁহকো তেনেকৈ আপোনাৰ ভিন্ন ভিন্ন চাউল ধান আৰু তুঁহগুৰি দিয়া হয় পালন কৰা হয় সেইটো কাৰণে তেওঁলোকে সময়ে সময়ে তেওঁলোকে খাই থাকে খাই তেওঁলোকে জীয়াই থাকে আৰু সময়ত পোৱালি দিয়া হয় পোৱালিখিনি তেওঁলোকে ডাঙৰ দীঘল কৰে তাৰপিছত ডাঙৰ হ'লে আমি বজাৰত দুই এটকা পোৱা যাওঁ হা তাৰপিছত তেওঁলোকে সময়ত বজাৰত নি বিক্ৰী কৰা হয় সেইমতে আমি ঘৰ দুৱাৰ চাফ চিকুণ কৰি হাঁহ কুকুৰা পালন কৰোঁ ইতিমধ্যে এতিয়া চৰকাৰে ভিন্ন ভিন্ন সুবিধা অসুবিধা আমাৰ বিপদ আপদ তেওঁলোকে চাইছে চাই মেলি আমাক

সেইধৰণে বেমাৰ আজাৰৰ পৰাও বহুতখিনি হাঁহ কুকুৰা পুহিবৰ কাৰণে আমাক সুবিধা দিছে সেইমতে আমি সুবিধাখিনি ল'ব লাগে ভাল ধৰণৰ বস্তুবিলাক জীয়াই ৰখাত আমি চৰকাৰৰ পৰা কিছুমান সুবিধা পোৱাৰ অসুবিধা পোৱাৰ কোনো সন্মুখীন হোৱা নাই গতিকে এইখিনি আমি কৈয়ে আমি আমাৰ পৰা আপোনালোকৰ পৰা বহুতখিনি উপকাৰ পাইছোঁ গতিকে এইখিনি আমাৰ সুবিধা ভৱিষ্যতলৈকে ভগৱানে জীয়াই জীয়াই ৰাখক আমাক সুবিধাখিনি চৰকাৰে দিয়ক তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত কৃতজ্ঞ